হয় সঁচা কথা অকল পঢ়া শুনাৰ ওপৰতে বেছিকে গুৰুত্ব দিয়াৰ ফলত কিছুমান ল'ৰা ছোৱালী অন্য প্ৰতিভা বিকাশ নাপায় বহুত ল'ৰা ছোৱালীৰ বিভিন্ন প্ৰতিভা থাকে কিন্তু তেওঁলোকক অভিভাৱকে খালি পঢ়া শুনাৰ প্ৰতি বেছি গুৰুত্ব দিয়াৰ ফলত সেই প্ৰতিভাবিলাক বিকাশ হোৱাত বাধা হয় গতিকে পঢ়া শুনাক লগতে আমাৰ যাৰ যি প্ৰতিভা আছে ধৰক কিছুমান ল'ৰাৰ খেলৰ প্ৰতি আগ্ৰহ কিছুমান ল'ৰা ছোৱালী খেলৰ প্ৰতি আগ্ৰহ কিছুমানৰ গানৰ প্ৰতি আগ্ৰহ কিছুমানৰ নৃত্য বিভিন্ন তেনেকৈ বিভিন্ন দিশত আগ্ৰহী কিন্তু অভিভাৱকৰ সেইবিলাকৰ মানে সা এই অইন প্ৰতিভাৰ প্ৰতি অইন দিশত গুৰুত্ব নিদি তেওঁলোকে খালি পঢ়া শুনাৰ ফলত পঢ়া শুনাৰ প্ৰতি গুৰুত্ব দিয়াৰ ফলত এই ল'ৰা ছোৱালীসকলৰ অন্য প্ৰতিভা বিকাশ হোৱাত বাধা হয় গতিকে মোৰ বোধেৰে পঢ়া শুনাৰ লগতে সমান্তৰালভাৱে আমাৰ ল'ৰা ছোৱালীবোৰক তেওঁলোকৰ যি যিহৰ প্ৰতি বেছি আগ্ৰহী তেওঁলোকক সেইটো দিশত আগবাঢ়ি যোৱাৰ কাৰণে আমি সায় সহায় আগবঢ়াব লাগে যাৰ ফলত সেই ল'ৰা ছোৱালীবোৰে যিটো দিশত বেছি আগ্ৰহী সেই দিশত আগুৱাই গৈ বহুত উন্নতি সাধন কৰিব পাৰে তাৰ বাবে প্ৰত্যেক অভিভাৱকে পঢ়া শুনাৰ লগতে যাৰ যি প্ৰতিভা আছে সেই বিলাকৰ প্ৰতি আগ্ৰহী হ'ব লাগে আৰু ল'ৰা ছোৱালী সৰুক তাত সহায় আগবঢ়াব লাগে কিছুমান ল'ৰা ছোৱালী পঢ়া শুনাত সিমান মেধাৱী নাথাকে কিন্তু কিছুমানৰ এনেকা হয় খেল ধেমালিৰ প্ৰতি খুব আগ্ৰহী গতিকে তেওঁক যদি সেই খেল ধেমালিৰ প্ৰতি আমি অভিভাৱকসকলে তাত সহায় কৰোঁ খেল ধেমালিত বিভিন্ন যাৰ এতিয়া খেল ধেমালিতে যেতিয়া আমি বেছি মানে এই বেছি সহায় কৰোঁ তেতিয়াহ'লে তেওঁলোকে সেই খেলৰ প্ৰতি আগ্ৰহীও হয় আৰু জীৱনত এটা ভাল ফল দেখোৱাৰ কাৰণে সক্ষম হয় এতিয়া কিছুমান আছে সংগীতৰ প্ৰতি আগ্ৰহী তেওঁলোকক সেই সংগীতত আমি যদি আগবাঢ়ি যোৱাত সহায় কৰোঁ গতিকে সেই দিশতে তেওঁলোকে উন্নতি সাধন কৰাত কৰিবলৈ সক্ষম হয় গতিকে মোৰ বোধেৰে পঢ়া শুনাৰ লগতে আমি বিভিন্ন দিশত দিশৰ প্ৰতি যিসকল ল'ৰা ছোৱালীয়ে আগ্ৰহী সেই সেই দিশতে তেওঁলোকক আগবাঢ়ি যোৱাত আমি সহায় কৰিলে নিশ্চয়াকৈ তেওঁলোকে ভাল ফল প্ৰদৰ্শন কৰাত ভাল ফল প্ৰদান কৰিবলৈ সক্ষম হ'ব অকল আমি পঢ়া শুনাত আজিকালি অৱশ্যে বহুত আগতকৈ আজিকালি অৱশ্যে বহুত এই অন্য দিশতো মানে পঢ়া শুনাৰ বাহিৰে অন্য দিশত যিবিলাক ল'ৰা ছোৱালী আগ্ৰহী তেওঁলোকক সহায় কৰা দেখা পৰিলক্ষিত হৈছে আৰু ল'ৰা ছোৱালীবিলাকো আগবাঢ়ি যোৱাত সহায় হৈছে

এইটো কথাও ঠিক যে অইন দিশত বেছিকৈ গুৰুত্ব দিয়াৰ ফলত কিছুমান ল'ৰা ছোৱালী পঢ়া শুনাৰ প্ৰতি একেবাৰে আগ্ৰহী নোহোৱা হৈ যায় গতিকে সেইটো ধ্যান ৰাখিব লাগে যাতে দুই এটা পঢ়া শুনাও ঠিকমতে চলি থাকে আৰু যাৰ যি আগ্রহ প্ৰতি আগ্ৰহী সেই দিশটো আমি নজৰ ৰখাটো অতি বাঞ্চনীয় গতিকে ল'ৰা ছোৱালীসমূহৰ বিকাশৰ ক্ষেত্ৰত আমি সবেই নজৰ ৰাখিব লাগে যাতে তেওঁলোকৰ পঢ়া শুনাৰ লগতে তেওঁলোকৰ অইন দিশত থকা এই অইন দিশত অইন দিশত থকা

পতুতাৰ আমি নজৰ ৰাখিব লাগে গতিকে মোৰ বোধেৰে ল'ৰা ছোৱালীৰ ব্যক্তিত্ব বিকাশৰ ক্ষেত্ৰত তেওঁলোকৰ আগ্ৰহৰ প্ৰতিও আমি নজৰ ৰখাটো খুবেই প্ৰয়োজন

যিহেতু বৰ্তমান যুগত চৰকাৰী চাকৰি তেনেই তাকৰ গতিকে আমি বিভিন্ন বিভিন্ন দিশত যদি ল'ৰা ছোৱালীবিলাকক আগবঢ়াই নিব পাৰোঁ তেতিয়াহ'লে নিজাকেও কিছু ব্যক্তিগতভাৱে হ'লেও কিছু উন্নতি সাধন কৰাত বহুত সহায় হৈ পৰে সেয়ে সেয়ে আমি ল'ৰা ছোৱালীক তেওঁলোকৰ আগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখি সেই দিশত আগবাঢ়ি যোৱাত আমি অভিভাৱকসকলে আগভাগ লাগে যাতে তেওঁলোকৰ ব্যক্তিত্ব বিকাশত সহায় হয়

পঢ়া শুনাটো পঢ়া শুনা লাগিবই পঢ়া শুনা নহ'লে আমাৰ যিটো এতিয়া পঢ়া শুনা অবিহনেটো আমি একো একো দিশতে আগবাঢ়িব নোৱাৰোঁ তথাপিও আমি পঢ়া শুনাৰ লগতে আমি ল'ৰা ছোৱালীৰ যি দিশত প্ৰতিভা থাকে বা আগ্ৰহী সেই দিশত আমি সহায় কৰিব লাগে